হেল্ল' অঁ দাদা কালিলে এই কি কাইলৈ আহিছে নেচাৰেল ট্ৰেইনিং কেম্পত মিটিংখন যে দিছিলে কাইলে যাবা নেকি ডেটটো এই কাইলৈ নহয় নহয় কাইলৈ নহয় পাহৰি থাকিলোঁ কাইলৈ নহয় এই হেৰি পৰহিলৈ পৰহিলৈ

পৰহিলৈ আছে যাবা নে নাই বোলো সুধি লওঁ অঁ আৰু কোনোবা

তোমাৰ গাড়ীখন ওলিয়াই ল'বা গাড়ীখন ওলিয়াই ল'বা একেলগে যাম গৈ পৰিক্ষিতকো ফোন এটা কৰি ল'বা একেলগে যাই নেকি তেতিয়া যাম গৈ আৰু অঁ অঁ ঠিক আছে তুমি মোক পাছত ফোন এটা কৰি জনাবাচোন পৰিক্ষিতে কি ক'লে যাব নে নাযায় আৰু কোনাবা যাব নেকি

চাৰিজন হ'লোঁ পৰিক্ষিতৰ ঘৈণিয়েক গ'লে চাৰিজন হ'ল হ'ব অঁ ঠিক আছে অঁ অঁ অঁ